জলবায়ুৱে হাঁহ কুকুৰা পালনত কেনেদৰে প্ৰভাৱ পেলাই বিভিন্ন জলবায়ুৰ লগত খাপ খুৱাবলৈ কিবা কৌশল আছে নেকি জলবায়ুৱে হাঁহ কুকুৰা পালনত বিভিন্ন ধৰণে প্ৰভাৱ পেলায় যেনেকৈ আমি জলবায়ুৰ ওপৰত গুৰুত্ব দি হাঁহ কুকুৰা পালন কৰিব লাগে যেনেকৈ আমি ৰ'দ পৰা ঠাইত হাঁহ কুকুৰাবোৰ ৰাখিব লাগে

আমি বেছি বাৰিষা কালত হাঁহ কুকুৰাৰ পোৱালি জগাব নালাগে তেতিয়াহ'লে পোৱালিবোৰ সোনকালে ডাঙৰ নহয় বা পানীত যিহেতুকে কুকুৰা পোৱালিবোৰ পানীত বেছি চৰিব নোৱাৰে সেইকাৰণে কুকুৰা পোৱালিবোৰ বাৰিষা কালত সোনকালে মৰি যায় মানে তাৰমানে চাৰভাইভ কৰিব নোৱাৰি আৰু বৰষুণৰ পানীত সেইকাৰণে আমি বাৰিষা কালত কুকুৰা পোৱালি জগাব নালাগে আমি কুকুৰাৰ পোৱালি জগাব লাগে খৰালি কালত আৰু আমি কুকুৰা পোৱালি যেতিয়া আমি বাসস্থানবোৰ বান্ধো গঁৰালবোৰ বান্ধো তেতিয়া আমি সেইবোৰ ৰ'দপৰা ঠাইত বান্ধিব লাগে যাতে তাত নিয়মীয়া ৰ'দ পৰে আৰু সচৰাচৰ ৰাতিপুৱা ৰ'দটো পৰি পৰে আৰু ওখ ঠাইত বান্ধিব লাগে যাতে পানী ঢুকি নাপায় মাটি ওখকৈ দি ওখ ঠাইত গঁৰাল বিল বান্ধিব লাগে যাতে ওপৰত ধুনীয়াকৈ থাকিব পাৰে আৰু ৰ'দ পৰা ঠাইত বান্ধিব লাগে যাতে ৰ'দবোৰ নিয়মীয়াকৈ তাত পৰে আৰু হাঁহবোৰো আমি হাঁহক আমি হাঁহৰ পোহা জলবায়ু ভাল লাগে হাঁহ পুহিলে আমি ওচৰত আমাক সদায় এটা পুখুৰী বা তেনেকৈ পানীৰ ব্যৱস্থা লাগে যিহেতুকে হাঁহাবোৰ পানীত থাকে বা পানীত চৰে হাঁহাবোৰ পানীত থাকিলে পানীত চৰিলে সোনকালে ডাঙৰ হয় আৰু হাঁহৰ পোৱালি আমি বাৰিষাও জগাব পাৰোঁ যিহেতুকে হাঁহাবোৰ পানীতে থাকে বা পানীত থাকে তেওঁলোকে ভালপায় পানীত চাৰ্ভাইভ কৰি ভাল কৰিব পাৰে বাৰিষা হওক খৰালি হওক হাঁহৰ পোৱালি আমি জগাব পাৰোঁ কিন্তু হাঁহ পুহিলে আমাক এটা পুখুৰী লাগিবই যিহেতুকে হাঁহাবোৰ পানীত অতি সোনকালে ডাঙৰ হয় কিন্তু পানী নহ'লে হাঁহাবোৰ সোনকালে ডাঙৰ নহ'ব নোৱাৰে হাঁহবোৰ থাকিবৰ কাৰণে পানী লাগে তো ওচৰত পুখুৰী বা নদী তেনেকৈ থাকিলে হাঁহাবোৰ সোনকালে ডাঙৰ হয় আৰু আমি কুকুৰাবোৰো তেনেকৈ বাৰিষা পুহিব নালাগে হাঁহ কুকুৰাবোৰৰপৰা আমাৰ বহুত সুবিধা হয় লাভ হয় হাঁহ কুকুৰাৰ কণীৰপৰা আমি হাঁহ কুকুৰাৰ কণীৰপৰা আমি নিয়মীয়াভাৱে টকা পইচা উপাৰ্জন কৰিব পাৰোঁ আৰু হাঁহ কুকুৰাৰ কণী বেছিও আমি বহু লাভৱান হ'ব পাৰোঁ জলবায়ু চাই আমি হাঁহ কুকুৰাবোৰ পুহিব লাগে যেনেকৈ তেনেকৈ হাঁহ কুকুৰাবোৰ পুহিলে নহ'ব জলবায়ু ভাল লাগিব আমি নিয়মীয়া ৰ'দ পৰা ঠাই হ'ব লাগিব লগতে লগতে বেছি বৰষুণ দিয়া হ'ব নালাগিব আৰু সদায় হাঁহ কুকুৰাবোৰৰো যত্ন ল'ব লাগিব যাতে সিহঁতে হাঁহ কুকুৰাবোৰৰ সদায় যত্ন ল'ব লাগিব যাতে সিহঁতে ভালদৰে থাকিব পাৰে বা খাব পাৰে আৰু খোৱা লোৱাও সিহঁতৰ জলবায়ু অনুযায়ী দিব লাগিব সেনেকৈ কেঁচু হাঁহ কেঁচু দিব লাগিব কাৰণ কেঁচু খাই হাঁহবোৰ বেছিকৈ জীয়াই থাকে তো হাঁহাবোৰক কেঁচু দিব লাগিব বাৰু কেঁচুবোৰ বেছিকৈ আমি পাম আপোনাৰ কেঁচুবোৰ বেছিকৈ পোৱা যায় বাৰিষা কালত তো বাৰিষা কালত কেঁচুবোৰ যেতিয়া পায় তেতিয়া হাঁহবোৰ বেছি মানে সোনকালে ডাঙৰ হয় তো জলবায়ু আমি জীৱ জন্তু পুহিলে বা হাঁহ কুকুৰা পুহিলে জলবায়ুৰ ওপৰত বহুত গুৰুত্ব দিব লাগে জলবায়ু চাইহে আমি হাঁহ কুকুৰাবোৰ পুহিব পাৰোঁ আৰু সকলো জলবায়ুতে সকলো জীৱ জন্তুৰ বাবে নহয় সকলো জীৱ জন্তুৰ জলবায়ু অনুযায়ী বেলেগ বেলেগ হয় কাৰণ সকলো জীৱ জন্তুৱে একেই জলবায়ুত ডাঙৰ দীঘল হ'ব নোৱাৰে সকলো জীৱ জন্তুৰ জলবায়ু বেলেগ বেলেগ হয় আৰু হাঁহ কুকুৰাবোৰ পুহিলে আমি এনেকুৱা নহয় যে যেনেকৈ তেনেকৈ ৰাখিম বা যেনেকৈ তেনেকৈ পুহিলে হ'ব তেনেকুৱা নহয় হাঁহ কুকুৰাবোৰ পুহিবলৈ হ'লে বা ৰাখিবলৈ হ'লে তেওঁলোকৰ বাসস্থানবোৰো ভালকৈ ৰাখ দিব লাগিব খোৱা লোৱাৰ সুবিধা দিব লাগিব জলবায়ু অনুযায়ী বাসস্থান কৰিব লাগিব আৰু নিয়মীয়া আমি সদায় ঔষধ পাতি যোগান ধৰিব লাগিব আৰু কোনটো জলবায়ুত কোনটো চৰাই চিৰিকটি বা জীৱ জন্তু পালন কৰিলে ভাল হয় আমি সেয়া আমি সেয়া ভটেনেৰী ডাক্তৰৰপৰা আমি পৰামৰ্শ ল'ব লাগে কাৰণ ডাক্তৰৰ পৰামৰ্শ অনুযায়ীহে আমি হাঁহ কুকুৰা পুহিব পাৰে আৰু তেওঁলোকৰ পৰামৰ্শ অনুযায়ী আমি যেতিয়া জীৱ জন্তু পুহিম তেতিয়া আমাৰ বহুত লাভৱান হয় ঠিক তেনেকৈ হাঁহ কুকুৰাবোৰ পুহিলেও বহুত ভাল হয় হাঁহ কুকুৰাৰপৰা আমাৰ বহুত লাভ হয় জলবায়ু অনুযায়ী সকলো জীৱ জন্তু একে ঠাইতে থাকিব নোৱাৰে আৰু ঠাণ্ডা দিনত বেছিকৈ যেতিয়া ঠাণ্ডা হয় তেতিয়া কুকুৰাবোৰ মৰি যায় তো যেতিয়া ঠাণ্ডা দিন আহিব ঠাণ্ডা দিন অহাৰ আগতেই আমি কুকুৰাবোৰক টীকাকৰণ কৰাব লাগে বা ঔষধ খোৱাব লাগে তেতিয়া সিহঁতে ঠাণ্ডা দিনকেইটাৰ আগতে ভাল বেমাৰটো ভাল হৈ যায় আৰু মানে বেমাৰ ভাল হয় বা আৰু তেওঁলোকৰ বেমাৰ ভাল হয় বা সোনকালে বেমাৰে তেওঁলোকক মানে স্পৰ্শ কৰিব নোৱাৰে আৰু তো সেইকাৰণে আমি ঠাণ্ডাৰ আগতে কুকুৰাবোৰক আমি ঔষধ খোৱাব লাগে আৰু হাঁহবোৰকো ঠিক তেনেকৈ আমি বাৰিষা অহাৰ আগতে ঔষধ পাতি খুৱাই খোৱাব লাগে কাৰণ আগতীয়াকৈ খোৱালে সময়ত তেওঁলোকৰ বেমাৰটোৱে ফটককৈ সিহঁতক ধৰিব নোৱাৰে বা ফটককৈ বেমাৰটো লগ লগ দিব নোৱাৰে সেইকাৰণে আগতীয়াকৈ ঔষধ পাতি খোৱাই ল'লে সুস্থ থাকে হাঁহ পাৰবোৰ আৰু হাঁহ কুকুৰাবোৰ আৰু তেনেকৈ আমি তেওঁলোকৰ যত্ন ল'ব লাগে আৰু কোনটো জলবায়ুত কেনেকৈ কি কৰি ৰাখিব লাগে সেয়াও আমি চাব লাগে কাৰণ হাঁহ কুকুৰাবোৰ অবিহনে আমাৰ চলা জীৱন চলাচল কৰাও অসুবিধা হয় আৰু তেওঁলোকৰ ওপৰত গুৰুত্ব দিয়ে আমি যিহেতুকে মানুহৰ জীৱন চালিত হৈ আছে জন্তুবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে হাঁহ কুকুৰা পাৰ কণী বা পোৱালি বিক্ৰী কৰি মানুহে জীৱন নিৰ্বাহ কৰি আছে গতিকে তেওঁলোকৰ যত্ন ল'লেও আমাৰ বহুখিনি সুবিধা হয় সেইকাৰণে আমি হাঁহ কুকুৰাক নিয়মীয়াকৈ ঔষধ পাতি খুৱাই থাকিব লাগে সম্পূৰ্ণ তেওঁলোকৰ স্বাস্থ্যসেৱা ল'ব লাগে আৰু জলবায়ুৰ ওপৰত গুৰুত্ব দিব লাগে আৰু ৰ'দ পৰা ঠাইত সদায় থাকিব লাগে